হেল্ল' কি কৰিছা ডিম্পি এইয়া গধূলি টাইমত আৰু এতিয়া অকমান বহিছোঁ তাপাকি বৰ ঠাণ্ডা লাগিছে তাপা আকৌ আমাৰ হেৰি ল'ৰাটোক পঢ়িবলে দিছোঁ তাপা তাৰপা হেৰি নহয় এতিয়া কি কি কয় আমি এতিয়াতো হেয়ি হ'লেই ফুৰিবলে ধৰাচোন অঁ তাকে তাকে কি বুলি ভাবিছা বজাৰ কৰিবলে যাম বুলি ভাবিছিলোঁ যাবা নেকি অঁ

অঁ অঁ অঁ অঁ তাকে হেৰি লগে ভাগে যাম বুলি ভাবিছোঁ কোনদিনা যাওঁ এতিয়া জানো দিন এটা ফিক্স কৰি যাম আৰু দুইজনীয়ে তাৰপা আমাৰো হেৰি ল'ৰাটোলে জোতা মোজা আকৌ হেৰি জেকেট এটা তাৰপিছতে আকৌ কি কয় অ নিজলে হেৰি আও মই চুৰিদাৰ ল'ম বুলি ভাবিছোঁ অঁ অ নহয় মই সেই চুৱেটাৰটো ল'মেই গৰম কাপোৰ আকৌ স্কাফ চিচকাফো ল'ম টুপিও ল'ম তাৰপিছত মনতে ভাবিছোঁ মই মেখেলা চাদৰ পিন্ধি চুইজাৰেই পিন্ধি যাম নেকি অঁ অঁ অঁ তুমি পিছে কি কি ল'ম বুলি ভাবিছা হয়নি ও তাৰপিছত অঁ অঁ অঁ অঁ অঁ অঁ ঠাণ্ডা দেখি ন ঢেৰ কাপোৰ লাগেতো তাকেহে মইও তেনেকে সেই কাপোৰ কেইযোৰমান ল'ম আৰু হয় কাপোৰ মানে সেই ল'ৰাটোলে আৰু মোলে আৰু সেই কোৱা নাই জানো চুইজাৰ ল'ম মোলে পেন্ট এটা কিনিম এই মানে গৰম পেন্ট বৰ দামো তালৈকে যাব লাগিব তেতিয়াহ'লে অঁ অঁ অঁ তেতিয়াহ'লে ভালেই হ'ব অ তাকে আকৌ পইচাও কেইটকামান লাগিব আকৌ হ'লেও

অঁ শিমলুগুৰিত ভাল অঁ তাকেহে এতিয়া কি কৰা যায় আও দুইজনীয়ে তেতিয়াহ'লে বুধবাৰে যাম বুলি ভাবিছোঁ ন অঁ তেতিয়াহ'লে হ'ব হ'ব অলপ